যেনেধৰণে ক'ব গ'লে মই যেতিয়া বিহুৰ সময়ত বিহুৰ ক্ষেত্ৰত আমাৰ যুৱক যুৱতীসকল নিজৰ শিশু কিশোৰ সৈতে তাহাঁতি বহুতখিনি জড়িত হৈ থাকে আৰু যেতিয়া ৰাসৰ ক্ষেত্ৰত তেতিয়া যুৱক যুৱতীসকলে আখৰাৰ লগত জড়িত হৈ থাকে বহুতখিনি আৰু